হয় মই তাঁত বওঁ তাঁত বৈ মই বহুত লাভাবান্বিত হৈছোঁ মই যেতিয়া পোন্ধৰ ষোল্ল বছৰ হৈ বয়স হৈছিল মই তেতিয়াৰ পৰাই তাঁত ববলৈ শিকিছিলোঁ মাহঁতে তাঁত লগাই দিয়ে তেতিয়াৰ পৰাই মই তাঁত ববলৈ শিকিছিলোঁ তাঁত বৈ তেতিয়া মই গামোচা চাদৰ এনেকৈ বৈছিলোঁ তাৰ পাছত যেতিয়া মোৰ বয়স হৈ আহিছে মই লগে লগে চেলেং গা মুগা মেখেলা পাটৰ মেখেলা ৰিহা চেলেং চাদৰ এৰি চাদৰ সকলোখিনি বব পাৰোঁ বৈ পিনে লাভাবান্বিত হৈছোঁ মই এখন চাদৰ বিক্ৰী কৰোঁ চাদৰ পকোৱা সূতাৰ চাদৰখন যেনেকৈ বিক্ৰী কৰিছোঁ চাদৰখন মোৰ যিমানখিনি খাটনি আছে তাৰ অনুপাতত এতিয়া আমাৰ গোটত আমাৰ এটা গোট আছে শিপিনী গোট শিপিনী গোটত আমাৰ চাদৰ বওঁ আমি চাদৰ যেনে এখন চাদৰত আমি তিনিশ টকাকৈ বিক্ৰী কৰিছোঁ তিনিশ আশী টকাৰ দৰত হয় কিন্তু বাহিৰত বিক্ৰী কৰিবলৈ হ'লে আমি চাৰিশ টকা লওঁ আৰু এখন গামোচা আমি দুশ আশী দুশ টকাত বিক্ৰী কৰোঁ আমাৰ গোটত দুশ টকাকৈ দিওঁ কিন্তু বাহিৰত বিক্ৰী কৰিবলৈ হ'লে আমি ফুল চাই পিনে তিনিশও হয় চাৰিশও হয় আঢ়ৈশও হয় পাঁচশও হয় এনেকৈ হয় আমি গামোচাবিলাকত দুইফালে ফুল দিওঁ আৰু মাজতো বুটা দিওঁ তেনেকৈয়ে আমি গামোচা বওঁ আৰু চেলেংখিনিতো আমি দুইফালে ভাল গুণাৰ সৈতে আমি ফুল হেৰি কৰি দিওঁ আঁচু দিওঁ আৰু মাজত আমি বুটা বাচি দিওঁ তেনেকৈও আমি চেলেং বৈছোঁ আমি এখন চেলেঙৰ দাম আমি দুশ টকাৰ পৰা পাঁচশ টকালৈকে হয় গোটত বিক্ৰী কৰিলে আমি আঢ়ৈশ টকাত দিওঁ আৰু আমি যেনেকৈ পাইকাৰীকৈ এখন হিচাপে বিক্ৰী কৰো আমি তেতিয়া চাৰিশ পাঁচশ এনেকুৱা দৰতো হয়গৈ আৰু আমি বৈছোঁ হেৰি বৈছোঁ মেখেলা মেখেলা আমি মুগা মেখেলা কওঁ মুগা মেখেলা আমি গাঁৱৰ পৰা সূতা কিনি আনো সূতা কিনি আমি মুগা মেখেলা ঘৰত বওঁ বৈ মেলি আমি এখন মুগা মেখেলা পাঁচ হাজাৰকৈ বিক্ৰী কৰোঁ সকলোৱে তাৰ পাছত আমি আৰু ৰিহা বিক্ৰী কৰোঁ ৰিহা বিক্ৰী কৰি আমি টচ মুগা বিক্ৰী কৰোঁ দুহেজাৰ বা পঁচিছশ এনেকৈ চাই চিতি আৰু মুগা মেখেলা মুগা ৰিহাখন বিক্ৰী কৰোঁ আমি চাৰি হেজাৰ আৰু পঞ্চলিছশ এনেকুৱাত বিক্ৰী কৰা হয় আমাৰ আমাৰ এটা গোট আছে এইটো হেৰি হেণ্ডলুম টেক্সটাইলৰ ফালৰ পৰা আমাৰ এটা গোট খুলী দিছে গাঁৱত সেই গোটৰ পৰা আমি বহুতো লাভাবান্বিত হৈছোঁ গোটত আমাৰ চৌধ্যজনী আছে শিপিনী সেই চৈধ্যজনীয়ে প্ৰতিজনীয়ে আমি সূতা আমাক অফিচৰ পৰাই দিয়ে সূতা সেই সূতাৰে আমি আমাৰ গোটটো চলাই যাওঁ গোটৰ প্ৰতিজনী প্ৰতি ঘৰতে শাল আছে শালেৰে বওঁ বৈ গোটত জমা দিওঁ জমা দি আমি সেইখিনি আমাৰ অফিচে নিয়ে কাপোৰখিনি কাপোৰখিনি মূল্য আমাক দিয়ে সেই মূল্যই আমিও ঘৰখ চলাব পাৰোঁ আৰু আমাক দিয়ে হেৰি চাদৰ বৈছোঁ চাদৰো ঠিক তেনেদৰে চেলেঙো তেনেদৰে আমাক গোটে সূতা দিয়ে সূতা দিয়াৰ পাছত আধা গোটে গোটত দিওঁ অফিচত জমা দিওঁ আৰু আধা আমি লওঁ সেয়া বিক্ৰী কৰিও আমি লাভাবান্বিত হৈছোঁ চাদৰ মেখেলা প্ৰতিটোও আৰু ঊলৰ যোৰা বওঁ সেই ঊলৰ যোৰাও আমি প্ৰায় বিক্ৰী কৰোঁ বিক্ৰী কৰি আমি তাতো লাভাবান্বিত হৈছোঁ বহুতখিনি আমাৰ আমি নিজে চলিব পৰাকৈ আমি লৈছোঁ কাকো নুখোজাকৈ আমি চলিব পাৰিছোঁ সেই তাৰ লগতো আমি আৰু ৰুমাল বওঁ ৰুমাল এশ দুশ এনেকে লগাওঁ সেই ৰুমালো আমি অফিচতে জমা দিওঁ প্ৰতিটো বস্তুৱে আমি গোটৰ লগত যোগাযোগ কৰি আমি সেই হেৰি হেণ্ডলুম অফিচৰ পৰা প্ৰায় আমি তেনেকৈ হেৰি পাওঁ সহায় পাওঁ সহায়ৰ বিনিময়ত আমিও চলোঁ আৰু গোটো হেৰি অফিচতো আমি দিওঁ গোটেও চলে গোটতো চলাব পৰা হয় আমাৰ শাল আছে তাঁত মাটি শালো আছে তাঁতিশালো আছে মাটি শাল হ'ল আমি হাতেৰে বওঁ আৰু তাঁতিশাল প্ৰায় মেচিনৰ যোগেদিও হয় কিছুমান তেনেকুৱা শালো আছে আমাৰ আমাৰ দুখন শাল আছে দুখন শালতে আমি ঘৰতে বওঁ ভালেমানখিনি উপাৰ্জন কৰোঁ বছৰটোত বছৰটোত চাৰিজুটিমান লগাব পাৰোঁ আৰু বেছি নকওঁ বাৰিষা যে বাৰিষাৰ কাৰণে সিমানখিনি আমি আগ নাবাঢ়ো চাৰিজুটিমান হয়গৈ আৰু চাৰিজুটিত গামোচা আমি ত্ৰিছখন চল্লিছখন এনেকৈ হয় আৰু চাদৰো বিছখনমান হয়গৈ তেনেকৈ যোৰা লগালে মানে চাৰিযোৰমান ওলায় ঠিক তেনেদৰে আমি বৈ মেলি লাভাবান্বিত হ'বলৈ অকণ হৈছোঁ গৈ আৰু কি ক'ম এইখিনিকে কৈ মই সামৰিছোঁ